হয় হয় কওকচোন

অঁ অঁ অঁ অঁ অঁ আছে দিয়ক কওঁক অঁ মোৰ ষ্ট'ল দুই জেগাত আছে চানমাৰি আৰু নুনমাটিত আছে আপুনি যদি তাতেও যদি নাপায় মোক মোৰ ঘৰত আহিব পাৰে ঘৰটো মোৰ গীতানগৰত অঁ মোৰ ষ্টলটো ৰাতিপুৱা চাৰে আঠটামানৰ পৰা গধূলি ছটামানলৈকে থাকে বিশেষকৈ মোক চানমাৰিৰ ষ্টলটোত পাব পাৰে অঁ অঁ এইটো প্ৰাইচটো আপোনাৰ এশৰ পৰা আৰম্ভ কৰি বিছ হাজাৰমানলৈকে হ'ব মানে আপোনাৰ চাইজ আৰু কি কি কালাৰ সেয়া লৈ কথা হ'ব

নাই নাই গোটেইবিলাক মোৰ মোৰেই যিহেতু মোৰেই ষ্টল গতিকে মইয়ে কৰা অঁ অঁ ঠিক আছে দিয়ক